অঁ দাদা এনেকৈ ট্ৰেফিক জামত ফঁচি থাকিলে মোৰ দেখোন বহুত দেৰি লাগিবগে চাৰিঙলৈ কিমান দূৰ লাগিবগৈ আৰু ইয়াৰ পৰা নহয় যদি বেলেগ ৰাস্তা আছে লৈ ব'লক মোক সোনকালে ড্ৰপ কৰি দিয়ক তাত এনেকৈ থাকিলে মোৰ দ দিগদাৰ হ'ব নহয় দেৰি হৈ যাব আজিও কালিও দেৰি হৈছে ব'লকচোন ব'লক বেলেগ ৰাস্তা আছে যদি মোক শ্ৱৰ্টকাটেদি লৈ ব'লক